হেল্ল' অঁ হেল্ল' হোটেল ছানৰাইজ নেকি ডিব্ৰুগড়ত লাগিছেনে অঁ ঠিক আছে আপোনালোকৰ কাৰণে এটা কথা পাতিম বুলি ভাবিছো যে আমাৰ এখন মিটিং চলি আছে মিটিংখনত আমাৰ মানে মহিলা আছো আমি প্ৰায় দহ পোন্ধৰ গৰাকীমান সেই দহ পোন্ধৰ গৰাকীমান মানুহে আমাৰ মিটিঙৰ শেষত আপোনাৰ হোটেলতে গৈ খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰিম বুলি ভবিছোঁ আৰু সেই দহ পোন্ধৰ গৰাকী মানুহ ভালদৰে বহিব বহি লৈ খাব পৰাকৈ আপোনাৰ হোটেলত চকী টেবুলৰ ব্যৱস্থা হ'বনে যদি হয় আমি তাতে গৈ খোৱাৰ কথা ভাবিছো গতিকে সেইটোৰ সময়লৈকে আপোনালোকৰ যদি বিশেষ অসুবিধা নহয় আমাৰ দুগৰাকীমানৰ হয়তো দেৰিও হ'ব পাৰে আৰু দেৰি হ'লে কিবা অসুবিধা হ'ব নেকি আৰু আপোনালোকৰ হোটেলখন বন্ধ কৰা কিবা সময় সীমা আছে নেকি সেইটো জানিবৰ কাৰণে আমি আগতীয়াকৈ আপোনালৈ ফোন এটা কৰি লৈছোঁ আৰু যদি তেনেকুৱা ধৰণৰ বিশেষ অসুবিধা নাথাকে তেতিয়াহ'লে আমি প্ৰায় দিনৰ দুটা আঢ়ৈটামান বজাত গৈ আপোনাৰ ৰেষ্টুৰেণ্টতে খোৱাৰ বাবে আহাৰ গ্ৰহণ কৰাৰ বাবে আমি সাজু হৈছো গতিকে আপোনালোকৰ হোটেলৰ সকলো সুবিধাখিনি যাতে জনায় আমাক আৰু সেইখিনি সুবিধা দিব বুলি আমি আশা কৰিছো গতিকে সেই সুবিধাখিনি যদি আছে তেতিয়াহ'লে আমি আবেলি দিনৰ আঢ়ৈটামান বজাত দুই বাজি ত্রিছ মিনিটত আমি দহৰ পৰা পোন্ধৰ গৰাকী আপোনাৰ হোটেললৈ যাম আৰু তাতে আপুনি খোৱাৰ খিনি যোগাৰ কৰি ৰাখিব আমি তাতে খাই বৈ আহিম